মোৰ ঘৰখন মানে মই বহুত ক মানে দুখেৰে ক কষ্টৰে মই মই মানে ভাল কৰিছিলোঁ ঘৰখন মাজতে উঠি অহা ঘৰখনো মানে পৰি গ'ল মোৰ ল'ৰাটোৱে এনেকৈ ফাৰ্নিচাৰ কাম কৰে ল'ৰাটো দোকান দিয়াৰ পিছত ল'ৰাটো কি হৈ গ'ল আমি নিজে নাজানো ঘৰ এৰি থৈ ওলাই গুচি গ'লগৈ নিজৰ তিৰোতাক এৰিলে ল'ৰাক এৰিলে এৰি লৈ গুচি গ'ল বহুত মানে কিছুমান ধাৰ লগালে ধাৰবিলাক হেৰি মাৰিবৰ কাৰণে আমি ধাৰ বহুত মাৰিছিলোঁ সেইটো কাৰণে এতিয়ালৈকে ধাৰ মাৰিয়ে আছোঁ সেইটো কাৰণে আমাৰ ঘৰখন উঠাব পৰা নাইকিয়া কোনোমতে ল'ৰা বহুত দূৰলৈ ল'ৰাটো গুচি গৈছিলে গৈ বহুত কিবা কিবি কৰিহে ঘৰলৈ ল'ৰাটোক লৈ আহিছোঁ এতিয়া ল'ৰাটো অক বৰ্তমান মানে ভালেই ত ঘৰখন অকণমান মানে ভাললৈ আহিছে আৰু আৰু ভাল হ'ব লাগিব